আমি যেতিয়া মাছ মাৰিবলৈ যাওঁ ধৰ আমাৰ মহিলাসকলে এটাই সহায় কৰে যে মাছ ধৰিবলৈ গ'লে আমি এতিয়া আমি গলোঁ এতিয়া আমাৰ ওচৰতে আমাৰ বিলখন আছে আমাৰ বিলখন আমি যেতিয়া জাল পাতিবলৈ যাওঁ জাল পাতিব তেখেতে আমাৰ মহিলা আৰু মহিলাসকলে সহায় কৰে জাল পাতিবলৈ গৈ যেতিয়া মাছ ধৰিম মাছ মাছটো ধৰাত সহায় কৰে তাৰপিছত ইপিনে পুখুৰী সিঁচো নাদবিলাক সিঁচো যেতিয়া যেতিয়া আমি নাদবিলাক সিঁচো সিঁচোতে আমি ধৰক টিং লৈ যেতিয়া সিঁচো দুজন মতা মানুহে ৰচি লগাই টিঙটোৰে পানী সিঁচোঁ তেতিয়া মহিলাসকলে পিত দাঙি লৈ মেটেকা থাকে সেই মেটেকাবিলাক মেটেকাবিলাক পাৰলৈ উঠাই আৰু মাছ ধৰে ধুনীয়াকৈ সেইটো সহায় কৰে তাৰ ভিতৰতো ধৰক আমি এতিয়া যিহেতু আমি এতিয়া ওচৰত আমাৰ বিলখন আছে তাত আমি শেৱালি জাল মাৰোঁ নতুবা চিপজাল চিপজাল মাৰিলে আমি যেতিয়া খুটা পোতিলে যে যেতিয়া আমি দাঙো চিপজালখন তেতিয়া মাছ ধৰাত আমাক মহিলাসকলে সহায় কৰে তাৰপিছত ধাক ধাত এতিয়া ধাক আমি যে আমি মতা মানুহে ধৰিলওক মাছবিলাক মাৰে গোটেই মহিলাসকলে ঘেৰি লৈ এটা মাছ ধৰে সেইটো সময়ত মাছ ধৰাত সহায় কৰে মাছ ধৰি দিয়ে মহিলাসকলে ঘৰৰ পৰিয়ালৰ মহিলা মহিলাসকলে মাছ ধৰাত আৰু এতিয়া আমি যে পথাৰত এতিয়া পানী হ'লে পথাৰত আমি যেতিয়া চেপা পাতোঁ তেতিয়াও মহিলাসকলে সহায় কৰে চেপা পতাত যায় মাছ ধৰিবলৈ বিশেষ কাৰণত আৰু সেইটোৱে মানে কি ধৰ আমাৰ মহিলাসকলে বিশেষকৈ মহিলাসকলে সেইটোৱেই সহায় কৰে আমাক পুৰুষসকলক আমি যেতিয়া পল' পল'ৰে মাছ ধৰোঁ বা জাকৈ জাকৈ বাবলৈ মহিলাসকলেই যায় এতিয়া ওচৰতে বিলখন আছে আমাৰ পথাৰতে এতিয়া পথাৰত মাছ ওলায় উজানৰ মাছ ধৰিবলৈ মহিলাসকলে জাকৈখন লৈ যায় কোনোবাই চালনিখন লৈ যায় তেনেকৈ ধৰক মাছ ধৰে মাছ ধৰাত সহায় কৰে এতিয়া এতিয়া মাছবিলাক যেতিয়া যেতিয়া উজানমুখি হয় উজানৰ বিলৰপৰা যেতিয়া বাহিৰলৈ পথাৰলৈ আহে সেই সময়ত মাইকীমানুহে জাকৈ আৰু চালনি আৰু আঁঠুৱা দি পেলাই জাল বনাই লয় তেনেকৈ মাছ ধৰে যায় মাছ ধৰাত সহায় কৰে আমাৰ বিশেষ বিশেষকৈ যিখন বিল আছে সেই বিলতে আমাৰ মাছ ধৰাৰ ব্যৱস্থা আৰু পথাৰত আছে বিশেষকৈ আমাৰ মাছ ধৰাত মানে সাগৰ সাগৰলৈ কিয় নাযায় সাগৰলৈ তাৰ মানে কি আমাৰ ওচৰত আমাৰ গাঁৱলীয়া মানুহ আমাক সাগৰ নাথাকে আমাৰ বিলখনেই সাগৰ বুলি ভাবোঁ বা জানটোকেই আমি সাগৰ বুলি ভাবিব লাগিব এতিয়া আমাৰ আমাৰ মহিলাসকলে আমাৰ বিলখনত যায় বিলত মাছ ধৰে ধাক ধাৰ মাৰি আগলৈ খুটি মাৰি পুখুৰীও সিঁঁচে আৰু জালো পাতে মহিলাসকলে মাছ ধৰাত সহায় কৰে মাছ ধৰা বিষয়ত বহুত প্ৰণালী আছে মাছ ধৰাত মাছ ধৰিবলৈ হ'লে বহুত সময় আপোনাৰ আমি চেপাত চেপা পাতোঁ বাঁহেৰে তৈয়াৰ কৰি চেপা পাৱৈ জাকৈ খালৈতো বাৰু মাছ ধৰে পল' থাকে চিপজাল শেৱালি জাল যেনে কি কয় আমাৰ যিটো আমি চালনিখন থাকে সৰু চালনি তাৰপিছত ইপিনে আমি আঁঠুৱা দি তৈয়াৰ কৰি লোৱা জালেৰে আঁঠুৱায়ে দি তৈয়াৰ কৰি নেট বনাই লৈ আমি মাছ ধৰোঁ মাছ ধৰা প্ৰণালী বহুত আছে আৰু এইবিলাক আমাৰ গাঁৱলীয়া মানুহ বিশেষকৈ আমি গাঁৱলীয়া মানুহবিলাকে আমি সেইদৰে আমি মাছ ধৰাত প্ৰণালীবিলাকো সেইবিলাকে আৰু মাছ ধৰাত মাইকীমানুহ বিলাকেও মহিলাসকলৰ সহজ হয় আৰু সেইটোৱেই